মৃতকৰ পৰিয়ালৰ কোনো লোক মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ বাজ কৰা হয় দেহ বাজ কৰাৰ পাছতেই ঘৰতেই ধুওৱা নীতি মানি অহা হয় জ্ঞাতি কুটুমে সমবেত হয় আৰু কিছুলোকে তাতে চাঙি সাজে আৰু নীতি নিয়মৰ মাজেৰে তেওঁৰ শৱদেহ ধুওৱা হয় সেইদৰে শৱদেহ ধুওৱাৰ পাছত কাপোৰ দি চাঙিত শুৱাই দিয়া হয় ফুল পাত দিয়া হয় ধৰ্মীয় পৰম্পৰা মতে আমাৰ পুৰোহিতসকলে শৱদেহ আগত লৈ পৰিয়ালৰ লোকে ওলগ লোৱা কাৰ্য কৰা হয় আৰু তাৰ পাছতে চাঙিত ভাৰ লোৱা চাৰিজন ব্যক্তিয়ে চোতালত বা ঘৰৰ সন্মুখত ন পাক ঘূৰায় প্ৰধান কাৰ্য হিচাপে শৱ যাত্ৰাৰ আগতে জোৰ জ্ৱলাই ধোৱা কৰি আগে আগে জোৰ ধৰা ব্যক্তিজন যায় আৰু পাছে পাছে সমবেত ৰাইজ শ্মশানলৈ যাত্ৰা কৰে শ্মশান পোৱাৰ পাছত শৱদেহ নীতিৰ মতে নমোৱা হয় তাৰপিছত চিতা সাজি শৱদেহ চিতাত জাপি দিয়া হয় শৱদেহৰ ওপৰতো কাঠ বা খৰি জাপি দিয়া হয় ইয়াক আমাৰ খৰি দিয়া প্ৰথা বুলি কয় তাৰপিছতে এই যে মুখাগ্নি কৰা হয় জোৰ ধৰা ব্যক্তিজনেই তেওঁৰ মুখাগ্নি কৰে এইটো আমাৰ ধৰা বন্ধা নীতিত পৰিণত বেলেগ কিবা যদি নীতি আছে এইটো মই সিমান ভালকৈ নাজানো কিন্তু আমাৰ নীতি অনুসৰি যিয়ে জোৰ ধৰি ঘৰৰ পৰা যাব তেৱেঁ মুখাগ্নি কৰিব মুখাগ্নি কৰি শৱদেহ জ্ৱলাব এইদৰে শৱদেহ জুই দিয়া হয় শেষত যেতিয়া জুই জ্ৱলি শেষ হয় বা শৱদেহ ছাইত পৰিণত হয় তেতিয়া ৰাইজে আজিকালিতো আৰু এই সমজুৱা শশানভূমি আছে তাতে পানী মাৰি আঁতৰাই দিয়া হয় কিন্তু যিবিলাকৰ সা সম্পদ আছে মাটি বাৰী আছে তেওঁলোকে তেওঁলোকৰ নিজৰ মাটিত যদি শৱদেহ দিয়ে তেতিয়াহ'লে শেষ হোৱা ছাইখিনি মাটিৰে পুতি ঘ ঘট থাকে ঘটৰ নীতি নিয়ম অনুসৰি পানী ঢালে আৰু পানী ঢলাৰ আগতে এঙাৰৰ মাজৰ পৰাই এই অস্থি বুলি কয় অকণমান হাড় তুলি আনে বা এই হাড়খিনি পাবৰ কাৰণে ৰাইজে প্ৰথম অৱস্থাৰ পৰাই সতৰ্ক হোৱাৰ হেতু এই অকণমান হাড় তেওঁলোকে উদ্ধাৰ কৰি ৰাখে আৰু সেই হাড় লৈ অহা হয় এইদৰে আমাৰ অস্তিত্ব ৰাখি শৱদেহ শ্মশিত কৰা হয় বা জ্ৱলাই দিয়া হয়